অধিক লোকৰ বাবে খাদ্য প্ৰস্তুত কৰিবলৈ গ'লে ক'বলৈ গ'লে মোৰ অভিজ্ঞতাটো বহুতেই ভাল কিয়নো প্ৰথমতে মই নাৰ্ভাছ বা বিপাঙত পৰিছিলোঁ ইমানবোৰ মানুহৰ বাবে মই খাদ্য কেনেদৰে প্ৰস্তুত কৰিম ইমানবোৰ মানুহক খাদ্য কেনেদৰে বিলাম ইমানবোৰ মানুহৰ খাদ্যৰ যোগান কেনেদৰে ধৰিম বিপাঙত পৰিছিলোঁ বন্ধুব বন্ধুবৰ্গই উদ্ধাৰ কৰিলে বিপাঙৰ পৰা বন্ধুব বৰ্গই বহুতেই সহায় কৰিলে বহুতেই সহায় কৰিলে প্ৰথমতে মই বহুতেই সহায় কৰিলে বন্ধুবৰ্গ নহ নথকাহ'লে হয়তো মই ইমানবোৰ মানুহৰ বাবে প্ৰস্তুত কৰা খাদ্য বিলাবও নোৱাৰিলোহেঁতেন যোগানো ধৰিব নোৱাৰিলোহেঁতেন আৰু মানুহক সেই খাদ্য খাবৰ বাবে দিবও নোৱাৰিলোহেঁতেন ইয়াৰ এখন অধিক সোনকালে বনাবলৈ ব্যৱহাৰ কৰা কৌশল বুলি ক'বলৈ গ'লে প্ৰথম কৌশলটো মই তিনিটা আইটেম পাঁচবিধ আইটেম তিনিবিধ আইটেম ৰাখিছিলোঁ তিনিবিধ আইটেম মই তিনিটা বেলেগ বেলেগ কেৰাহিত উঠাই দিছিলোঁ এটা কেৰাহিত যদি ভাত ৰাখিছিলোঁ এটা কেৰাহিত দালি এটা কেৰাহিত ধৰম মা মাটন মাটন তিনিটো তিনিজন তিনিজন বেলেগ বেলেগ ৰান্ধনি ৰাখিছিলোঁ পাচলি কটা মানুহ বেলেগ ৰাখিছিলোঁ মাটন কটা মানুহ বেলেগ ৰাখিছিলোঁ চাউল ধোৱা মানুহ বেলেগ ৰাখিছিলোঁ ৰন্ধা মানুহ বেলেগ ৰাখিছিলোঁ সোনকালে সেইকাৰণে যদি মোক বেলেগ টাইমৰ দিনা সেইটো বনাবলৈ তিনিঘণ্টা লাগিছিল সেইদিনা এক ঘণ্টা আশী মিনিট দেৰ বা দুই ঘণ্টা সময়ৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিছিল আৰু কমেও দুশমান মানুহক মই বহুত সোনকালে বস্তুবোৰৰ যোগান ধৰিবলৈ পাৰিলোঁ